মোৰ সৰ্বকালৰ প্ৰিয় ৰেচিপি হ'ল গাহৰি মাংস গাহৰি মাংস মই আগৰ পৰাই খাই ভাল পাওঁ যিহেতু গাহৰি মাংস আন মাংসতকৈ অলপ সোৱাদযুক্ত মই গাহৰি মাংস বনাবলৈ সৰুতে ট্ৰাই কৰিছিলোঁ এবাৰ কিন্তু ইমান ভাল হোৱা নাছিলে তাৰ পৰা এতিয়া প্ৰায় মই গাহৰি মাংস বনাই থাকোঁ আৰু ওচৰৰ লগৰবিলাকো আহে কেতিয়াবা খাবৰ কাৰণে তেতিয়া সিহঁতে মোকেই বনাবলৈ কয় গাহৰি মাংস বনাবলৈ মই ভা ব্যৱহাৰ কৰোঁ ৰচুন পিঁয়াজ আদা জলকীয়া কিছুমান মছলা টাইপ বস্তু মছলা তেনেকৈয়ে বনোৱা হয় তাতে সোৱাদযুক্ত হ'বৰ কাৰণে কেতিয়াবা তাত ঔটেঙাও দিয়া হয় কেতিয়াবা গাহৰি আৰু কচু তেনেকৈও বনোৱা হয় লগৰবোৰেও খাই ভাল পায় যিহেতু সিহঁতৰ মানে আচলতে কথাটো হ'ল ঘৰত মানে গাহৰি মাংস নাখায় যে সেইকাৰণে সিহঁতে আৰু মোৰ ৰুমতে আহে মই বনাওঁ মোৰ লগতে খায় আৰু